হেল্ল' বাইদেউ হেল্ল' অ' বাইদেউ আমি হেৰি কৰো দিয়ক এই সদায় ঘৰতে আছোঁ কাইলৈ নহ'লে দেৱাংগী পাৰ্কত যাওঁ ব'লক এবাৰ এনেই ফুৰি আহোঁ

অ' অ' সিহঁতকো অ' সিহঁতকো ক'ম বাৰু এনেই ঘৰত থাকিও আমনি লাগিছে আবেলি হা হা অ' ৰাতিপুৱা ৰাতিপুৱা মোৰো অলপ দিগদাৰি হয় আবেলিয়েই যাম দিয়ক তেতিয়াহ'লে অ' আবেলি

অ' অ' অ' সেইটো আৰু আজিকালি এইকেইদিন অলপ বতৰটোয়ো বেয়া হৈ আছে আবেলিকৈ যাম দিয়ক আৰু তেতিয়াহ'লে অ' হ'ব দিয়ক তেতিয়াহ'লে